আমাৰ অঞ্চলত বিশেষকৈ মুকালমুৱাত ফুটবল খেল অনুষ্ঠিত হয় সেইটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলেই অনুষ্ঠিত হয় য'ত মোহন বাগান ছিলঙৰ লাজঙৰ দৰে সুদক্ষ দলৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰে সেই অনুষ্ঠানসমূহত টিকটৰ মাধ্য়মেৰে মানুহ সোমাব দিয়ে আৰু তাত বিছ হেজাৰ পঁচিছ হেজাৰলৈ মানুহ সমাগম হয় আৰু তাত

বহুত বয়সৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে বিছ বাইছ তেইছ পঁচিছ বছৰ বয়সৰ ল'ৰায়ো এই ফুটবল খেলত অংশগ্ৰহণ কৰিব পাৰে